হয় মই ভাবোঁ যোৱা কেইটিমান বছৰৰ পৰা নৃত্যৰ পৰিৱৰ্তন হৈছে নতুন পশ্চিমীয়া সভ্যতাৰ নৃত্যবোৰক আমাৰ বৰ্তমান প্ৰজন্মই আঁকোৱালি লৈছে এইটো সম্পূৰ্ণ উচিত নহয় নিজৰ কলা সংস্কৃতিক পাহৰি পশ্চিমীয়া সংস্কৃতিক আদৰি লোৱাটো উচিত নহয় হয় কিছুমান পক্ষত হয়তো আদৰি ল'ব ল'ব পৰা হ'বও পাৰে কিন্তু এনেকৈ নিজৰ কলা সংস্কৃতিক পাহৰি নিজৰ কলা সংস্কৃতিৰ অনাদৰ কৰি আনৰ কলা সংস্কৃতি আদৰি লোৱাটো উচিত নহয় নতুন নি নৃত্যবোৰতকৈ পুৰণি নৃত্যবোৰ সম্পূৰ্ণ পৃথক নতুন নৃত্যবোৰত কিছুমান আধুনিক নৃত্যৰ সমাৱেশ ঘটিছে আগৰ তুলনাত আগৰ যিবিলাক আমাৰ নৃত্য আছিল সেইবিলাকৰ একদম অনাদৰ হোৱা বুলিয়ে ক'ব পাৰি পশ্চিমীয়া সংস্কৃতিৰ যেনেকৈ বিহু আজিকালি বিহুৰ ঢোলত বজো মানে ঢোল ঢোলেৰে আমাৰ মানে নাচনিসকলে ঢোলত নাচিছিল বিহু সেই বিহুৱে বৰ্তমান আমাৰ ডি জে ডি জেত বৰ্তমান প্ৰচলিত আৰু আজিকালি বৰকৈ আমাৰ হয়তো এইটো লাজৰে বিষয় হয় এইটো উচিত হোৱা নাই আমাৰ নিজৰ যিটো আমাৰ ৰীতি নীতি পৰম্পৰা যিটো আমাৰ অসমীয়া পৰম্পৰা বিহু এই বিহু এনেকৈ ঢোলৰ বাহিৰে এনেকৈ অন্য ডেক অথবা ডি জে এনেকৈ আজি মানে আমি শুনিবলৈ পাওঁ ইয়াত বহুতো ৰিমিক্স কৰি হয়তো ইডিটিং কৰি বনোৱা হয় এইবোৰ মই একদম ভাল বুলি নাভাবোঁ হয়তো এইটো ভাল নহয়ো সেয়ে আগৰ আমাৰ যিবিলাক আছিলে জেং বিহু ধৰক এইবিলাক আজিকালি বৰ্তমানে ইয়াৰ খুব মানে কম পৰিমাণেহে ব্যৱহাৰ হৈছে বিহুটো আচলতে আমি সকলোৱে আমাৰ অসমীয়াৰ মাজত জীয়াই ৰখাটো উচিত সেইবিলাক আমাৰ সংস্কৃতি আমাৰ কলা সংস্কৃতিক আম্ আমি ভৰিৰে মোহাৰিব কেতিয়াও নোৱাৰোঁ আমাৰ মাজতে আমি ইয়াক সকলোবিলাক আমাৰ নৃত্য পুৰণি নতুন সকলোবিলাক আমৰ আমাৰ মাজত আমি সজীৱ কৰি ৰাখিব লাগিব যিহেতু আমাৰ এইবিলাকেই হৈছে আমাৰ পৰিচয় সেয়ে আমি এইবিলাকক আমাৰ আৱেগ এইবিলাক বিহু হৈছে আমাৰ আৱেগ আমি গৌৰৱ বোধ কৰোঁ যে আমি অসমীয়া অসমীয়া মানেই বিহু আৰু বিহু মানেই হৈছে আৱেগ